আচলতে তেনেকুৱা প্ৰিয় কুক বুক বা খাদ্য ব্লগ মোৰ নাই কিন্তু ইউটিউবৰ জৰিয়তে মই আচলতে কেনেকৈ খাদ্যবোৰ ৰান্ধিব পাৰো কেনেকৈ সেইবোৰ ৰন্ধন প্ৰক্ৰিয়াবোৰ চাই পেলাই শি শিকো ছ' এনেদৰে মই কামবোৰ কৰোঁ